অঁ কওক ব্যৱসায় ইমান আগবঢ়া মানে আগবাঢ়িছে ইমান নোহোৱা নহয় তাঁতৰ ব্যৱস্থা কৰিছোঁ আগবঢ়াম বুলি ভাবিছোঁ এতিয়া শিপিনী আনিছোঁ বেলেগ শিপিনী আনিছোঁ বেলেগ সূতা আনিছোঁ শিপিনী লগাই তাঁত বোৱা ব্যৱস্থা কৰিছোঁ এৰি মুগা কপাহী পাট আমাৰ ইয়াত সবেই পব পাৰিব কি কি ব'ব লাগে সব সূতা সংগ্ৰহ কৰিছোঁ পাট সূতা মুগা টছ নুনি সেইবিলাক সব সংগ্ৰহ কৰিছোঁ সংগ্ৰহ কৰি ইয়াত মানে বিক্ৰী কৰিম বুলি ভাবিছোঁ আৰু কেনেকৈ কি মানে ইয়াত বেলেগ শিপিনী আনি শিপিনী বোৱাই কাপোৰ কানি বিক্ৰী কৰিবলগীয়া বিক্ৰী কৰা ব্যৱস্থা কৰিছোঁ মানে যোনে যোনে তাঁত ন লাগে তাঁত কাপোৰ লাগে কাপোৰ বোৱা ব্যৱস্থা কৰিছোঁ আৰু বেলেগ মানুহৰ ব'বলগীয়া হ'লে ব'বলৈ আহিছে এইবিলাকো তাঁত শিকাই গামোচা বোৱা হৈছে গামোচা বোৱা ডাঙৰ ফুল সৰু ফুল বিক্ৰী কৰা হয় তাঁত তেনেকুৱা লাগে তেনেকুৱা ফুলৰ বিচাৰে কপাহী যোৰ কাপোৰ আকৌ যেনেকুৱা ৰঙীন কাপোৰ হওক ফুল বচা সৰু ডাঙৰ যেনেকুৱা বিবাহ বিচাৰে আৰু তেনেকুৱা ব অৰ্ডাৰ দিব পাৰি বৈ দিব পাৰি লাগিলে অৰ্ডাৰ কৰিব পাৰে বা বেলেগ মানুহক প্ৰয়োজন হ'লেও আপুনি কৈ দিব পাৰিব আমুকতে আছে বুলি কলতাঁতৰ ব্যৱহাৰ কৰা হ'ব হোৱা নাই খালী কলতাঁত কলতাঁত ব'বলৈ শিপিনী আহিম বুলি মাটিশাল অঁ ব'বলৈ আহিব পাৰিব নহয় পাৰে যদি প্ৰয়োজন হ'লে বা শিকিবলৈও পাৰিব হোৱাৰ লগত মানুহ আহো বুলি ক'লেও লৈ আহিব পাৰিব আপোনালোকে যি যেনেকৈ ইচ্ছা তেনেকৈ কৰিব পাৰিব যেনেকুৱা যি কাপোৰ লাগে কাপোৰ ব'ব পাৰিব মানুহ হয় মানে শিপিনী লাগে ডাঙৰ ঘৰ বনাই দিয়া হৈছে তাত তাঁতশাল দছ বাৰখনমান শালৰ ব্যৱস্থা আছে মানুহো ধেৰ লাগে বৰ যোৰ কাপোৰ বোৱাই যোৰ কাপোৰ গামোচা লগোৱাই গামোচা লগায় তাৰপৰা পাটৰ কাপোৰ বোৱাই পাটৰ কাপোৰ টচৰ কাপোৰ বোৱাই টচৰ মুগা আকৌ নুনি যোনে যেনেকৈ ব'ব পাৰে আৰু আপুনি বোলে টচৰ বওঁ টচৰ ব'ব পাৰিব আপুনি বোলে নুনী বওঁ নুনীও ব'ব পাৰিব আপুনি বোলে পাটৰ বওঁ পাটৰো ব'ব পাৰিব আপোনাৰ নিজৰ ইচ্ছা কথা বোলে কাৰোবাক লৈ আহোঁ লৈ আহো বুলিলেও আপুনি ব'ব লৈ আহিব পাৰিব ব'বলৈ আপোনাৰ ইচ্ছা কথা আৰু বোলে মই আৰু মানুহ লৈ যাম লৈ আহিলেও আপুনি মানুহ লগাই ব'ব পাৰিব মানুহ আহি থাকে বৈ থাকে কাপোৰ বিক্ৰী হৈ থাকে যোৰ কাপোৰ চাই চাই আছে ফুলৰ বোলে মিচিং যোৰা কাপোৰ আছে দুহেজাৰ পঁচিছশ তিনি হেজাৰ বা এনেই ডবোৱা মৰা আছে পোন্ধৰশ ষোল্লশ এনেই উকা কাপোৰ আছে সাতশ পাঁচশ বা ৰঙীনো আছে বাৰশ তেৰশ কেনেকুৱা ইচ্ছা আপুনি তেনেকুৱাও বিচাৰিব পাৰে আৰু গামোচা আছে ডাঙৰ ফুলৰখন গামোচা তিনিশ চাৰিশ সৰু ফুলৰবোৰ আঢ়ৈশ দুশ তেনেকৈ তেনেকৈ হেৰিও আছে নুনি চাদৰো তাদৰো এখনত আঠশ বাৰশ চাই চাই আছে ডাঙৰ ফুল সৰু ফুল কেনেকুৱা লাগে আকৌ আপোনাৰ তেনেকুৱা হ'লেও হ'ব যেনেকুৱা ফুলৰ বিচাৰে তেনেকুৱা কি কিন বিচাৰে যদি দৰকাৰ হয় অৰ্ডাৰ কৰিব পাৰিব নহয় অঁ অঁ আহিব আহিলে মানে ক'ব আকৌ আপোনালোকে আৰু লগত মানুহ লৈ আহিবও পাৰিব কোনোবা আহো বুলিলেও

হ'ব তেতিয়াহ'লে থওক অঁ